নতুনকৈ যোগাসনৰ অভ্যাস কৰাসকলক মই এটাই উপদেশ দিব বিচাৰোঁ যে তেওঁলোকে প্ৰথমতে গৈ নিজৰ শৰীৰটো গৰম কৰি লয় অকণমান দৌৰা দৌৰি কৰে বা নিজৰ বডিটো ভালকৈ ষ্ট্ৰেচ্ছিং কৰি লয় যোনটোৰ কাৰণে নিজৰ ব শৰীৰটো আমাৰ ফ্লেক্সিবল হ'ব আৰু আমি য়োগা ভালকৈ কৰিব পাৰিম য়োগা কৰাৰ আগত আমি প্ৰথমতে প্ৰাণায়ামৰ পৰা আমি আৰম্ভ কৰিব লাগে প্ৰাণায়াম কৰিলেহে আমি বাকী যো যোগাসনৰ বাকীখিনি আমি যিবোৰ আমাৰ কঠিন কঠিন হেৰি আছে যোগা আছে সেইবোৰ আমি কৰিব পাৰিম প্ৰথমতে আমি প্ৰাণায়ামৰ পৰা আৰম্ভ কৰি অনুলম বিলোম সেইবোৰ সহজ সহজ যোগা আমি কৰি ল'ব লাগিব যোনবোৰ মানে আমাৰ দেহৰ কাৰণেও ভাল আৰু আমাৰ বেছি কষ্টও নহয় কৰাত প্ৰথমতে সহজবোৰ কৰি উঠি তাৰে পিছতহে কঠিন যোগৰ পিনে আমি যাব লাগিব আৰু আমাৰ এনেকুৱা বহুতো হেৰি আছে যোগা আছে যোনবোৰ বহুতেই কৰিব নোৱাৰে যিবোৰ যিবোৰ মানুহৰ পিঠি বিষ আছে তেওঁলোকে চক্ৰাসন সেইটো কৰিব নালাগে আৰু যোনবোৰৰ মানে এনেকুৱা বেমাৰ কিছুমান আছে প্ৰেগনেন্ট লেডিবোৰে য়োগা কৰিব নালাগে এনেকুৱা মানে কিছুমান বেমাৰ থকা মানুহবোৰে যোগাটো কৰাটো ভাল নহয় কিন্তু নিজৰ শৰীৰটো ভাল ৰাখিবৰ কাৰণে আমি যোগা কৰিব লাগিব যেনেকৈ আমাৰ সদায় চলন চলাৰ কাৰণে আমি যোগা কৰাটো বেছি ভাল সদায় কাৰণে আমি অনুলম বিলম প্ৰণায়ম তাৰাসন সেইবোৰ বা আমাৰ সূৰ্য নমস্কাৰ সেইবোৰ কৰিলে আমাৰ শৰীৰটো ভালে থাকিব